এটা পৰিয়ালত পুৰুষ মহিলাৰ ভূমিকা প্ৰায় সমানেই থাকে পুৰুষসকলৰ অলপ বেলেগ ধৰণৰ হয় তেওঁলোকে আৰ্থিকভাৱে ঘৰখন চলাই নিব লাগে তেওঁলোকৰ তেওঁলোক মানে মহিলাখিনিকো সহায় কৰে মহিলাখিনিয়ে এ ৰাতিপুৱা উঠাৰ পৰা ঘৰখন চলাই নিয়াত সহায় কৰে তেওঁলোকৰ পুৰুসসকলৰ প্ৰতি যিখিনি দায়িত্ব থাকে ভাত পানী বনোৱা কাপোৰ কানি ধোৱা আৰু ঘৰখন চাফ চিকুণ কৰি ৰখা লগতে ঘৰখনৰ পৰিয়ালৰ মানুহখিনিৰো দায়িত্ব পালন কৰা এ সম্পূৰ্ণভাৱে ঘৰুৱা কামখিনিত এ মহিলাসকলে আগবঢ়াই নিব লাগে আৰু লগতে পুৰুষসকলে যিখিনি মানে তেওঁলোক ৰাতিপুৱা ওলাই যাব লাগে তেওঁলোকৰ ব্যৱসায় এ বাণিজ্য থাকে তেওঁলোকে সেইখিনি কামত আগবঢ়াই নিব লাগে লগতে ঘৰখনৰ সকলোকে সকলো সময়তে তেওঁলোকৰ প্ৰতি যিখিনি দায়িত্ব সেইখিনি পালন কৰিব লাগে আৰু মহিলাসকলেও কোনো কোনো মহিলাই আৰ্থিকভাৱেও পুৰুষসকলক সহায় কৰে ঘৰখন চলাই নিয়াত তেওঁলোকৰ সুবিধা অনুযায়ী গোটেইখিনি কৰিবলগা হয় এ গতিকে পুৰুষ মহিলা প্ৰায় সমানেই সমানেই হয় এ পুৰুষসকলে অলপ বেছি হয় আৰু তেওঁলোকে যিহেতু আৰ্থিকভাৱে আগবঢ়াই নিব লাগে মহিলাখিনিয়ে ঘৰখন চলাব লাগে তেওঁলোকে তেওঁলোকৰ নিজৰ নিজৰ ভূমিকাখিনি তেওঁলোকে পালন কৰিব লাগে